হেল্ল' ছাৰ মই মানে অনলাইনত দল দৰৱ এটা চৰি দৰৱ এটা অনলাইন অৰ্ডাৰ দিছিলোঁ কেতিয়া ডেলিভাৰী পাবহি টাইমটো ডেটটো দেখাই আছে কিন্তু মোক মানে সোনকালে লাগিছিলে কেতিয়া ডেলিভাৰী হ'ব কওকচোন এই টাইমটো মই চাব পৰা নাই মানে দেখুৱাইছে যদি চাব পৰা নাই ডেলিভাৰী আমাৰ ঘৰত মানে বেমাৰ সেইকাৰণে মই অনলাইনত সোনকালে আহিব বুলি দিছিলোঁ এতিয়া দেৰিকৈহে আহিব কেতিয়া ডেলিভাৰী আহিব সেইটো জানিলে ভাল হয় আৰু ঘৰত বহুত বেমাৰো হৈছে দৰৱটো ইমাৰ্জেঞ্চি লাগেও দিগদাৰ হৈ আছে সেইকাৰণে লাগিছিলে মোক এতিয়া দৰৱটো কেতিয়া আহিব আপুনি চাই দিব চাই দি মোক কথাটো জনাব জনালে ভাল পাম কাৰণ এতিয়া বহুত বেমাৰ হৈ আছে বেমাৰৰ কাৰণেতো মোৰ সোনকালে আহিব বুলি দিছিলোঁ এতিয়া অহাই নাই লাগিছিলে দৰৱটো এতিয়া যদি অৰ্ডাৰটো নিদিয়ে তেতিয়া কেনচেল কৰিবও নোৱাৰোঁ সেয়ে যিহেতু মই ইমান মোবাইলত এইবিলাক কেঞ্চেল এইবিলাক কৰি থাকিব নোৱাৰোঁ নাজানো মানে সেই পদ্ধতিটো সেইকাৰণে কেনচেল কৰিবও নোৱাৰা হ'লোঁ এতিয়া বেলেগৰ পৰা আনিবও নোৱাৰোঁ যিহেতু অৰ্ডাৰ দিলোঁ এতিয়া মোক লাগিছিলে দৰকাৰ হৈছে সেইকাৰণে মোক ইমাৰজেঞ্চি লাগিছিলে দৰৱটো পাৰিলে সোনকালে ডেলিভাৰ দিবলৈ দিলে অফিচৰ পৰা যদি আপুনি ডেলিভাৰ যদি সোনকালে দিয়ে তেতিয়া ভাল পাম কাৰণ ইমাৰজেঞ্চি লাগে যিহেতু ঘৰত বেমাৰৰ কাৰণে সোনকালে আহিব বুলিয়ে দিছিলোঁ সেইকাৰণে আপুনি দিলে ভাল পাম দিয়ক সোনকালে ডেলিভাৰ কৰক টাইমটো অকণমান সোনকাল কৰি দিয়ক তেতিয়া আকৌ নেক্সট টাইম অৰ্ডাৰ দিবলৈ মই বেছি ভাল পাম কাৰণ এতিয়া মোক লাগিছিলে এতিয়া দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ